আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ জনজাতি আছে তাৰ লগে লগেই বিভিন্ন ধৰণৰ জনজাতিৰ লগতে বিভিন্ন ধৰণৰ সাত সাজ পোচাকো আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় সকলো জনজাতিৰে এটা পৰম্পৰাগত সাজ পোচাক থাকে যাক আমি জাতীয় সাজ পোচাক বুলি কোৱা হয় অসমৰ ঠিক তেনেদৰে জাতীয় সাজ পোচাক বুলি মেখেলা চাদৰ যোৰক মৰা মনা হয় মেখেলা চাদৰ বিভিন্ন ধৰণৰ সূতাৰে তৈয়াৰ কৰা হয় মুগা মুগাৰ ৰে মুগা লেটা লেটাৰ যোগেদি সূতা কাটি পিনে শিপিনীসকলে খুব নিপুণভাৱে বয় পাটৰ পাটৰ কাপোৰ মুগাৰ কাপোৰ ঠিক তেনেদৰে বহু ধৰণৰ আছে অসমীয়া মহিলাসকলে যেনেদৰে মেখেলা চাদৰ পিন্ধে ঠিক তেনেদৰে অসমীয়া পুৰুষসকলেও ধুতি পাঞ্জাবী চোলা আদি পিন্ধে মেখেলা চাদৰযোৰ যেনেকৈ অসমীয়াৰ সাজ পোচাক তেনেদৰে বিভিন্ন জনজাতিৰ বিভিন্ন ধৰণৰ সাজ পোচাক আছে যেনে পাঞ্জাৱী জনগোষ্ঠীৰ লোকসকলে ছালৱাৰ কামিজ পিন্ধে আৰু তেওঁলোকে পাগুৰি মাৰে আৰু ঠিক তেনেদৰে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে শাৰী পিন্ধে তেওঁলোকৰ শাৰীয়ে প্ৰধান আৰু ঠিক তেনেদৰে বিভিন্ন জনজাতিৰ বিভিন্ন ধৰণৰ সাজ পোাক আমি দেখিবলৈ পোৱা যায় আৰু আজিকালিৰ দিনত বাহিৰৰ দেশৰ পাশ্চাত্যকৰণ পাশ্চাত্যৰ সংস্কৃতিক আহৰণ কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ জাতীয় পোচাকসমূহ লোপ পায় আহিছে আৰু তাতেই বহু ধৰণৰ বহু ধৰণে পৰিধান কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু আমি আমাৰ জাতীয় সাজ পোচাক যোৰক লৈ সদায় গৌৰৱ কৰিব লাগে আৰু সদায় আমি সন্মান কৰিব লাগে